সাত সাঁতোৰাটো হৈছে আমাৰ এটা ভাল ব্যায়াম সাঁতোৰাটোৰ নিচিনা আৰু ভাল ব্যায়াম নাই গতিকেলৈ আমি ব্যায়ামৰ কাৰণে আমি অলপ অলপমান দীঘলীয়া সাঁতোৰ মাৰিবলগীয়া হয় আৰু সাঁতোৰাটো এটা খুব স্বাস্থ্য কাৰণে খুব ভাল গতিকেলৈ আমি সাঁতোৰাটো অলপ দীঘলীয়াকৈ আমি সাঁতুৰিব লগা স্বাস্থ্য কাৰণে সাঁতুৰিবলগীয়া দীঘলীয়াকৈ সাঁতুৰিবলগীয়া হয় কিন্তু আমাৰ বেছি দীঘলীয়াকৈ সাঁতোৰোতে যেতিয়া কষ্ট হয় তেতিয়া আমি চিলনী সাঁতোৰ মাৰোঁ চিলনী সাঁতোৰ মাৰোঁতে আমি এই ওপৰলৈ চিলনী সাঁতোৰটো মাৰোঁতেও অলপমান কম কষ্ট হয় আৰু আমি কেতিয়াবা চিলনী সাঁতোৰ মাৰোঁতে ওপৰলৈ আমি ভৰিকেইটা অকল হাতকেইখন মাৰিয়েই থাকি আমি আমাৰ যিটো কষ্টটো মানে কষ্ট নোহোৱাকৈ থাকিব পাৰোঁ